হেল্ল' অঁ কোন জীৱন নেকি এ মই হেৰি কি কয় লটিকনে কৈছোঁ অঁ হেৰি নহয় ঐ এইবাৰ বানপানীয়ে তহঁতৰ পানী চানী মা ধান চান মাৰিলে নেকি অঁ তই তাকেহে পাই আমাৰো সোমালে বানপানী গোটেই ধান মাৰিলে তাৰপিছতে বেঙেনা অলপমান কৰি দিছোঁ কচু অলপ কৰি দি থৈছোঁ চব মাৰি নিলে কচুটো প্ৰায় গেলিয়েই গ'ল তাপা হেৰি নহয় তই কি কি খেতি কৰিছিলি অঁ তাকেহে পাই অঁ মোৰ যেনিবা এটাই প্ৰফিট হ'ল পাচলিখিনি হৈ পেলাই যেনিবা পইচা পঁচিছ হেজাৰমান টকা পালোঁ অঁ মই আকৌ হেৰি কৰিছিলোঁ খেতিবোৰ কৰাৰ পিছতে এই মানুহ এজন আহিছিলে কম্পিউটাৰ এটা লৈ পেলাই নে কি কয় জানো মেচিন এটা মুঠতে লৈ পেলাই আহিছে তাপা মোক ক'লে বোলে আপুনি খেতি কৰে নকৰে মই বোলো খেতি কৰোঁ তাপা বোলে হেৰি নহয় আজিকালি ফচল বীমা যোজনা বুলি পেলাই এটা আঁচনি ওলাইছিলে নহয় আপুনি বোলে কৰিব নেকি ক'লে মই বোলো কিমান টকা খৰচা হ'ব এই বেছি নহয় বোলে দুশ টকা এটা খৰচা হ'ব মই কৰি থ'লোঁ কৰি থোৱাৰ কাৰণে এতিয়া ধানখিনি মৰা কাৰণে ধান পালোঁ বাইছ কুইণ্টেলমান হৈ যাব বছৰটো চলি যাব আমাৰ কেইটামানেই মানুহ তাপা আৰু বাম খেতিৰ কাৰণে পইচা পালোঁ পঁচিছ হাজাৰ টকা সেয়াই হেৰি নহয় তই নকৰিলি নেকি উউ অঁকৰাটো কতা ঘৰৰ ভিতৰতে সোমাই থাকিবি অকল চাপৰি চাপৰি খেতি খেতিয়ে চিনি পাবি ন ময়ো আকৌ সেইকেইদিন হেৰি হ'ল ফোন কৰিবলৈ মোবাইলত পইচা নাছিলে সেইকাৰণে ফোন নকৰিলোঁ সেইকাৰণে তোৰ থাকি গ'ল মই ভাবিছোঁ তই কৰিছ বুলি ভাবিলোঁ ঠিক আছে ৰহ মানুহটোৰ ঘৰ আমাৰ এইফালকে কোনোবা ফালে বুলি শুনিছোঁ মই আমাৰ ল'ৰাটো পঠিয়াই পেলাই মই তোৰ কথাটো ক'ম বাৰু যদি হৈ আছে তেতিয়া তোৰ ওচৰলৈ পঠিয়াম ঠিক আছে দে হ'ব বাৰু ভাত পানী খালি অঁ ঠিক আছে হ'ব দে